অঁ বুলকণ এ মই অতুলে কৈছোঁ তই ঘৰতে আছ নে অঁ হেৰি বোলে আজি পঞ্চায়তত গাঁও সভা দিছে বোলে অঁ এ বোলে বাৰটা নে এটা বজাত গাঁও সভা দিছে গাঁও সভালৈ যাবি হেৰি ব'লচোন নহ'লে গাঁও সভালৈ যাওঁ আমাৰ অনুদানৰ ঘৰবিলাক কিয় দিয়া নাই কি কথা কি বতৰা আমি তাতে আলোচনা কৰিমগৈ মইতো আৰু প্ৰেছিডেণ্ট আৰু ৱাৰ্ড মেম্বাৰক কেইবাদিনো লাগিছোঁ ঘৰকেইটা কিয় দিয়া নাই কি হৈছে কি নহৈছে হা হয় নেকি গতিকে হেৰি নহয় তালৈকে ওলাই আহ আমি আটাইকেইটা তালৈকে যাওঁ গাঁও সভালৈকে এ এইফালে হেৰি এ অশোকটোৱেও ঘৰ এটা পাব লাগিছিল অ' অঁ এইবাৰতো সেয়া চৌব্বিছ চনৰ পিছত আৰু ঘৰ নিদিয়ে গম পাইছনে নাই আৰু মই বিশেষকে এই গেদাৱৰী কোঁচৰ গাঁৱৰ ৰাস্তাটো ভাল কৰি দিব লাগে অঁ এই ৰাস্তাটোৰ কথা মই পহিলা গাঁও সভাতে মই কৈছিলোঁ আৰু তেতিয়া মানে আমাৰ ব্লকৰ চেক্ৰেটাৰী আৰু কোনোবা কোনোবাও আহিছিলে যে মই পহিলাই ক'লো যে আপোনালোকে কাৰ্যভাৰ লৈয়ে আমাৰ গেদাৰৱৰী কোঁচৰ গাঁৱৰ পৰা গেদাৰৱৰী এল পি স্কুললৈ যোৱা ৰাস্তাতো বনাই দিয়ক গতিকে সিহঁতে আজিলৈকে কাণসাৰ কৰা নাই তাত অলপ মানে কি আৰু অলপ গৰমা গৰমি হ'ব লাগে ব'ল গোটেই কেইটা যাওঁ অঁ গতিকে হেৰি নহয় অশোকৰ ঘৰটোৰ কথাও ক'ব লাগে তাৰ পিছতে আমাৰ হেৰিটোও ক'ব লাগে গৈ পেলাই গোটেই কেইটাই হেৰি কওগৈ ব'ল অঁ হেল্ল' তই শুনিছনে নাই ভাত খালিনে নাই অ তেন্তে সোনকালে ওলাই আহ নহ'লে এটা কাম কৰিবি এইফালে আহিবি আটাইকেইটা আটাইকেইটা গুচি আহিবি গৈ পেলাই একেলগে গৈ পেলাই আমাৰ এই বামুণ গাঁও সেই কমিউনিটী হলতহে গাঁও সভা দিছে অঁ তাতে হ'ব দে